মোৰ ব্যৱসায় জীৱ জন্তুবোৰৰ যত্ন মই নিজেও লওঁ আৰু মানুহো আছে মোৰ দুজনমান মানুহ ৰাখিছোঁ সেই মানুহবোৰেও চোৱাচিতা কৰে যত্ন লয় আৰু মই বিশেষকৈ ময়ো নিজেই থাকোঁ যত্ন লওঁ আৰু জীৱ জন্তুবোৰক খুৱাব লাগে এই আপোনাৰ যিমান জীৱ জন্তু আছে তাৰ অনুপাতত খাদ্য আনি খুৱাব লাগে মানুহখিনিয়ে সেইখিনি জানে বাৰু সেইখিনি জানি সিহঁতে সেইবিলাক যোগাৰ কৰি দিওঁ যোগাৰ কৰি সিহঁতক খোৱা মেলা কৰে সিহঁতেই খুৱাই যত্ন লয় আৰু ঠাইখিনি বিশেষকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে সদায় নহ'লে জীৱ জন্তুৰ বেমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে চাফ চিকুণ কৰি ৰাখিব লাগে এই ধৰক গোবৰ এইবিলাক সদায় চফা কৰিব লাগে ধুনীয়াকৈ পৰিষ্কাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে ঠাইডোখৰ আৰু হাবি বননি এইবিলাক ক'ৰবাত হ'লে কাটিব লাগে নহ'লে গৰুৰৰ বেমাৰ হ'ব পাৰে ধৰক হাবি বননিবোৰ কাটি গৰমৰ দিনত আমি সেইবিলাক কাটি মেলি আমি তাক ধোঁৱা যাগ দিব লাগে যাগ দি এইবিলাক ম'হবিলাক পলাব তেতিয়া আমাৰ ঠাইডোখৰ মানে সদায় পৰিষ্কাৰ কৰিয়ে ৰাখিব লাগে বিশেষকৈ আৰু সদায় যত্ন ল'ব লাগে বিশেষকৈ বেমাৰ আজাৰ হয় নেকি সেইবিলাকৰ যত্ন ল'ব লাগে চোৱাচিতা কৰিব লাগে ভালকৈ সেইখিনিয়ে আৰু ধন্যবাদ